হেল্ল' দাদা অঁ মোৰ গাড়ী এখন আছিলে এই এলটো এইট হানণ্ড্ৰেড এখন আছিলে অলপ প্ৰব্লেম দি আছে ইঞ্জিনত অঁ ইঞ্জিনৰ অলপ প্ৰব্লেম আছে গাড়ীখন এই আপোনাৰ ৱৰ্কশপ পাম মানে অলপমান আছে আৰু টাইম অলপ মাত আহি আছে শব্দ আহি আছে অলপ চাই দিব অলপ ইঞ্জিনৰ বেমাৰ

অঁ মানে ভিতৰত কিবা কাৰ্পেটাৰ চাৰপেটাৰ হেৰি হৈ আছে নেকি এইটো চাই দিবোচান অঁ সেইবোৰ এনে এনেই খৰচা কিমান কেনেকে কি হয় এনে অঁ অঁ অঁ অঁ চাই দিব পৰা যাব ন চাই দিব আৰু এনেকৈ অঁ ফুল চাৰ্ভিচিং অঁ সেইটো কৰাম বুলি ভাবিছোঁ আৰু আৰু এনেকেই আপোনাৰ ওচত কিবা কিবি বস্তু লগাব পাৰি নহয় এক্সট্ৰা ন কিবা লাইট ছাইট তেনেকুৱা সেইবােৰ চব লগা মেলা হে কাম হৈ যায় ন জি পি এচ লগাব পাৰি জি পি এছ ন আপোনাৰ চব এভেইলেবল আছে চব চব এভেইলেবল আছে আপোনাৰ ওচৰত

অঁ টাইমটো লাগিব অঁ অঁ

ওলাই যাব ন অঁ অঁ আউ কিবা বেলেগ খাকে যদি কৰিব পাৰে

অঁ ফুল চাৰ্ভিচিং কৰাম যে ন অঁ বাকী আৰু এনেই অঁ হেল্ল'জেন লগাম বুলি ভাহিছোঁ আৰু হেল্ল'জেন অঁ তাৰপিছত আৰু এইবোৰ চব ভিতৰ কেইটা বদলাই দিব পৰা যাব ন বস্তু হয় নাই এলয় হুইল চেলয় হুইল লগাব পৰা যাব এক্সট্ৰা অঁ মানে ফুল চাৰ্ভিচিং কৰিব পৰা যাব ন এ টু জেড অঁ নাই সেইটোৱে সমস্যা অলপমান চেক কৰি দিব ফুল চাৰ্ভিচিং কৰি দিব আউ অঁ তাৰপিছত আৰু চকাকেইটা অলপমান হেৰিটো মিলাই দিব এইটো এলাইনমেণ্টটো মিলাই দিব আৰু চকাকেইটা সেইবোৰে আৰু বেলেগ এনেকেটো বেমাৰ গম পোৱা নাই আচলতে চালেটো ওলাই যাব বেমাৰ তেতিয়া হ'লে তোমাৰ আপোনাৰ হেৰিখন কেইটা বজালৈকে খোলা থাকে এনে দহটামান লৈকে খোলা থাকে নেকি অঁ অলপ সোনকালে বনাই দিব আৰু অলপ সোনকালে লাগিছিলে এনে এতিয়া ফুৰিব যাব লাগিব ন অঁ টাইম লাগে সেইটোৱ আৰু পাৰ্ট এভেইলেবল নহ'লে সেইটো আনিব লাগিব নহয় অঁ সেইটোৱে ন অঁ অঁ তেতিয়াহ'লে ইমান হেৰি নহয় ন অঁ অলপ কম বেছ কৰিব আৰু অঁ অঁ অঁ অলপ এনেই কম বেছ কৰিব আৰু অঁ অঁ অঁ অঁ অঁ

ঠিক আছে তেনেহ'লে মই গৈ পিনি আপোনাক ফোন কৰি আছোঁ যিমান পাৰে সোনকালে কৰি দিব আৰু কামটো দেই গৈ পিনে কথা পাতিম বাৰু অঁ অঁ হ'ব দিয়ক